আমাৰ অঞ্চলত মনোৰঞ্জন বুলি বুলি ক'লে ইয়াত ৰাস থিয়েটাৰ বিহু বিহুত অনুষ্ঠানবোৰ বোৰৰ কথা আমি ক'ব বিচাৰিম কাৰণ এইসমূহে আমাক মনোৰঞ্জন দিয়ে বিভিন্ন সময়ত আমাৰ অঞ্চলত ভাওনাসমূহ ধৰ্মীয় অনুষ্ঠানৰ লগত সংগত সংগতি ৰাখি ভাওনাসমূহ উদযাপন কৰা হয় আৰু তাত আমি মনোৰঞ্জন পাওঁ ব'হাগ বিহুৰ সময়ত আমাৰ ইয়াত প্ৰসিদ্ধ গায়কসকলক সকলক নিশাৰ গীত পৰিৱেশন কৰা হয় তাত আমি বিভিন্ন ধৰণৰ মনোৰঞ্জন পাওঁ আৰু থিয়েটাৰসমূহত বিভিন্ন ধৰণৰ নাটকৰ চৰিত্ৰৰ লগত চৰিত্ৰত তেওঁলোকে যিদৰে নাটক কৰে সেইবোৰ আমি মনোৰঞ্জন পাওঁ আৰু সেইবাবে আমাৰ অঞ্চলত নাটক থিয়েটাৰ ৰাস ভাওনা ইত্যাদি আমি ম মনোৰঞ্জন পাওঁ